বেলেগ ভাষাৰ মানুহৰ ওচৰলৈ গ'লে বহুতখিনি অসুবিধাত পৰিবলগীয়া হয় মানে কিছুমান কথা সিহঁতি দোৱানতে ক'ব একো বুজিব নোৱাৰি আৰু কিন্তু কিছুমান মানুহ থাকে দুয়োটাই কথা জানে ইটো ভাষা নাজানিলেও সি অসমীয়া বা কিবা এটাত বুজাব জানে আৰু কিছুমানে যদি তেনেকৈ নাজানে আকাৰ ইংগিতেৰে হলেও ভালকৈ বুজাব পাৰে ময়েই প্ৰথমতে বহুত অসুবিধাত পৰিছিলোঁ মই প্ৰথমতে শিক্ষকতা কৰিছিলোঁ এখন মিচিং গাঁৱত মিচিং গাঁওখনত অকল দোৱান জানে সৰু সৰু লৰা ছোৱালীবোৰে বৰকৈ দোৱানৰ বাহিৰে অইন নাজানে পাছতহে আমাৰ লগত কথা পাতি অলপমান সলনি হৈছে কিন্তু সিহঁতি বুজাব দোৱানৰ বাহিৰে বেলেগ ক'ব নোৱাৰিলেও কিছুমান দেখুৱাই দিয়ে আকাৰ ইংগিতেৰে বা লেখি দিয়ে তেতিয়া অকণমান বুজিবলৈ চেষ্টা হয় গতিকে দোৱান নাজানিলেও সিহঁতৰ লগত অকণমান যোগাযোগৰ ভিতৰলৈ সোমাই গ'লে কথাটো যেনতেনে বুজিবলৈ পাৰিয়েই চেষ্টা কৰি চেষ্টা কৰিলেই হ'ল খালি গতিকে মানুহৰ সৈতে এনেকৈ যোগাযোগ কৰিলে এই ক্ষেত্ৰত সুবিধা পোৱা যায়